নতুন হাঁহ কুকুৰা পাম এখন খুলিলে সমস্যাৰ সন্মুখীন বহুতো হয় তো প্ৰথমতে হাঁহ কুকুৰা পাম এখন খুলিবলৈ হ'লে আমি ঠাইখিনি নিশ্চিন্ত কৰিবলৈ সতৰ্ক হ'ব লাগে ঠাইখিনিৰ কাৰণে ঠাইখিনি যাতে ভাল হয় পানী নোহোৱা হয় কাৰণ বানপানীৰ সময়ত হাঁহ কুকুৰা পামৰ ওচৰত যদি পুখুৰী বা তেনেকে থাকে অলপ অসুবিধা মানে কি বানপানীৰ সময়ত সমস্যাৰ সন্মুখীন হয় আৰু ঠাইখিনি ওখ হ'ব লাগে যাতে হাঁহ কুকুৰাবোৰ বান বানপানীৰ সময়ত যাতে সুৰক্ষিত থাকে পাম এখন খুলিলে বহুতো টকা পইচাৰো প্ৰয়োজন হয় বহুতো খৰচ পাতি কৰিব লগা হয় ভালকে ঘৰ এখন বনাওঁতে বা বেৰ দিব লগা হয় আৰু ওচৰে পাঁজৰে পৰিৱেশটো ভালকে চাব লগা হয় ওচৰ পাজৰৰ মানুহখিনিও ডিপেণ্ড কৰে ফাৰ্ম এখন খলিলে যদি কেতিয়াবা হাঁহ কুকুৰা ওলাই যায় তেতিয়া বহুতে ধৰি লৈ যায় তেওঁলোকে খাই দিয়ে তেনেকে বহুত লছ হৈ যায় বা কেতিয়াবা বেমাৰ লাগি মৰি যাব পাৰে বেমাৰ লাগিও মৰি যায় কোনোবা বছৰত যদি লাভ হয় কোনোবা বছৰত লছো হয় তেনেকে ক'ব নোৱাৰি বেমাৰত কেইটা ঢুকায় কেতিয়াবা কুকুৰা কুকুৰা ওলাই গ'লে কুকুৰে ধৰি লৈ যায় কেতিয়াবা মানুহে ধৰি লৈ যায় ওলাই গ'লে ঘূৰি নাহে তাৰেকাৰণে চাব কাৰণে ৰখীয়া মানুহ থাকিব লাগে আৰু ঠাইখিনি বৰষুণ হ'লে জেকা নহ'বৰ কাৰণে চাব লাগে অলপমান বৰষুণ দিলে যদি জেকা হৈ যায় তেনেকুৱা ঠাইতো অসুবিধা বহুত হয় বহুতো সমস্যা হয় তেনেকে ভালকে বনাব লাগে ঘৰবিলাক ওখকে বনাব লাগে পুখুৰীও খান্দি দিব লগা হয় কাৰণ হাঁহবোৰ থাকিবৰ কাৰণে অকল কুকুৰাখিনিক চালেও নহ'ব হাঁহখিনিৰ কাৰণেও চাব লগা হয়